অ গান শুনি সবেই ভাল পায় গান শুনি কোনেনো ভাল নাপায় মইও গান শুনি বহুত ভাল পাওঁ আৰু পঢ়াৰ টাইমত যেতিয়া পঢ়াৰ পঢ়াৰ টাইমত মই গান শুনো গান শুনি শুনি পঢ়োঁ আৰু প্ৰিয় গায়ক বুলি ক'লে মোৰ প্ৰিয় গায়ক বহুত কেইজন আছে যেনে অসমীয়াৰ অসমীয়া অসমীয়া সংগীত জগতৰ বুলি ক'ব গ'লে আমাৰ জুবিন গাৰ্গ সবৰে প্ৰিয় হয় পাপন তেনেকৈ প্ৰিয় হয় আৰু বলিউডৰ বুলি ক'ব গ'লে শ্ৰেয়া ঘোষাল প্ৰিয় হয় অৰিজিৎ সিং প্ৰিয় হয় আৰু মোৰ তেনেধৰণৰ গান শুনি ভাল লাগে মোৰ এইবিলাক শ্ল' ম'শ্বনৰ গান বা ৰোমাণ্টিক চং সেইবিলাক মোৰ গান সেই তেনেকুৱা ধৰণৰ গান শুনি মোৰ বেছি ভাল লাগে আচলতে সেইটো মুদৰ ওপৰত নিজৰ চইচ কি গান শুনিম আৰু আমাৰ স্থানীয় সংগীত বুলি ক'ব গ'লে আমাৰ ইয়াত লোকগীত পৰিৱেশন কৰা দেখা যায় বনগীত পৰিৱেশন কৰা দেখা যায় বা বিয়া সবাহত বিয়া অনুষ্ঠিত হ'লে বিয়া বিয়াগীত অনুষ্ঠিত কৰা দেখা যায় মাহঁতে যেতিয়া বিয়ানাম গায় তো সেইবোৰ আমি শুনিবলৈ পাওঁ তেনেকে দুৰ্গা পূজা হ'লে ওজাপালি আমি পৰিৱেশন কৰা দেখিবলৈ পাওঁ বিভিন্ন দলৰ ওজাপালিবিলাকে যেতিয়া ওজাগীত পৰিৱেশন কৰে তো সেইবিলাক আমি শুনিবলৈ পাওঁ নাগাৰা নাম শুনিবলৈ পাওঁ আৰু বনগীত শুনিবলৈ পাওঁ তো তেনেকুৱা আৰু ভঠেলী উৎসৱৰ বিভিন্ন ধৰণৰ তেনেকৈ লোকগীত পৰিৱেশন কৰা দেখা যায় মহোহোৰ টাইমত মহোহো গীত পৰিৱেশন কৰে ঘৰে ঘৰে গৈ তো তেনেকৈ আমি সেইবিলাক গান শুনিবলৈ পাওঁ